সোগাসন অভ্যাস কৰতে মই অন্তৰ্ভুক্ত কৰা কিছুমান ন শিক্ষাৰুৰ উপযোগী আসন হ'ল শৱাসন তাৰপিছত চেতু বন্ধন আসন পঞ্চ মৃত্যাসন বক্ৰাসন বীৰভদ্ৰাসন মহাৰজাসন বিদ্লাসন বলাসন প্ৰণায়াম তদাসন আধুমুখা সবাসন এইবোৰেই